মোৰ প্ৰথম প্ৰডাক্টটো আছিল ম'বাইল ফোন ম'বাইল ফোনৰ জৰিয়তে মই বহুতো কাম মোৰ ম'বাইলতে এতিয়া চলিছে মোৰ মই বহুতো মোৰ দূৰৰ বন্ধুৰ লগত মই কথা পাতিব পাৰোঁ নহয় ফোনটো নহ'লে মই আগতে বহুত কষ্ট হয় সিহঁতৰ ওচৰত যাবলৈ বা সিহঁতে মোৰ ওচৰত আহিবলৈ আহি পেলাই আমাৰ একে লগ হৈ কথা পতাৰ কথা পাতিবলৈ বহুতো মানে অলপ অসুবিধাৰ হয় এওঁৰ যেতিয়াৰ পৰা মই এই ম'বাইলটো লৈছিলোঁ ম'বাইলটো লোৱাৰ পাছত ম'বাইলটো লোৱাৰ পাছত মই এতিয়া বহুত সিহঁতৰ লগত মই ঘৰতে বহি বহি সিহঁতৰ লগত কথা পাতিব পাৰোঁ আৰু এই ম'বাইলটোৰ জৰিয়তে মই মোৰ নিজৰ কামবোৰো মই ম'বাইলেদি কৰিব পাৰোঁ আৰু মোৰ ঘৰৰ বস্তুপাতিও মই ম'বাইলতে সহযোগ কৰিব পাৰোঁ ম'বাইলত মই মোৰ যি লাগে মই ম'বাইলতে ক্ৰয় কৰি আৰু ম'বাইলটো ম'বাইলটোৰ কাৰণে মই পাঁচটা ষ্টাৰ দিব বিচাৰিম কাৰণ এই ম'বাইলৰ জৰিয়তে আজিকালি মানুহৰ মানুহৰ বহুতো মানে বহুতো কষ্টৰ কষ্ট আগতে বহুতো কষ্ট হৈছিলে আৰু যেতিয়াৰ পৰা এই ম'বাইলটো আহিছে এই ম'বাইলটো অহাৰ পৰা মানুহ বহুতো মানুহৰ ঘৰতেই কামবোৰ চলি গৈছে